সময়ৰ লগে লগে আমাৰ ভাষাৰো বহুতো পৰিৱৰ্তন আহিছে যেনেকে মইয়ে সেইবোৰ ফেচ কৰিছোঁ এনে অসমীয়া ভাষাটো লাহে লাহে যেন বিলুপ্ত হৈ যাব কাৰণ অসমীয়া ভাষাটো আজিকালি ইংলিছ মিডিয়াম স্কুলত প্ৰয়োগ কৰিব নিদিয়ে মাষ্টৰে হওক বা যোনটো ইনষ্টিটিউচন তাৰ পৰা ইংলিছ অকল ইংলিছ টকিংটোহে বেছি গুৰুত্ব গুৰুত্ব দিয়ে কিন্তু আমাৰ যোনটো অসমীয়া ভাষা যোনটো আমাৰ সংস্কৃতি যোনটোৰ দ্বাৰা আমি পৰিচয় পাওঁ সেই ভাষাটোক ক'বলৈ আজিকালি আজিকালিৰ যুগৰ ল'ৰা ছোৱালীবোৰে লাজ পায় বা বেছি গুৰুত্ব নিদিয়ে আজিকালি ইংলিছ মিডিয়াম স্কুলত সকলোকে এয়ে কোৱা হয় যে ইংলিছত কথা ক'ব লাগে ইংলিছ ভাষাটো বেছি জানিবলৈ দৰকাৰ কিন্তু তাৰে মাজতে যে আমি নিজৰ অসমীয়া ভাষাটো হেৰুৱাই পেলাইছোঁ অসমীয়া ভাষাটোৰ প্ৰতি যে আমাৰ আমাৰ মৰম বা শিকিবৰ কাৰণে যোনটো ইচ্ছা সেইটো নোহোৱা হৈছে সেইবোৰো আমি গুৰুত্ব দিব লাগে কাৰণ অসমীয়া ভাষাইদি আমি নিজৰ অসমীয়া ভাষাইদি আমি নিজৰ পৰিচয় পাওঁ আমি অসমীয়া বুলি যিহেতুকে ক'ৰবাত পৰিচয় দিবলৈ হ'লে অসমীয়া বুলি পৰিচয় দিওঁ যদি আমি নিজৰ ভাষাটোকে ক'বলৈ লাজ পাওঁ বা টান পাওঁ তেতিয়া এইটো বহুত লাজৰ কথা আৰু এই ভাষাটো ক'বৰ কাৰণে আমি লাজ কৰিব নালাগে কাৰণ এইটো আমাৰ নিজৰ ভাষা আমাৰ নিজৰ পৰিচয় আজিকালি সকলো মানুহে সকলো সকলো পেৰেঞ্চেই আজিকালিৰ যুগত নিজৰ ল'ৰা ছোৱালীহালক অসমীয়া ভাষাতকৈ সিহঁত সিহঁতক ইংলিছ ইংলিছ ভাষাটোক জনাত বেছি জোৰ দিয়ে আৰু ইংলিছ ইংলিছ শিকাবৰ কাৰণে সিহঁতক ইংলিছ মিডিয়াম স্কুলত দিয়া হয় সেইবাবে আমি নিজৰ ভাষাটোক চাই আমি বেলেগ ভাষাবোৰ আমি শিকিব লাগে কিন্তু অসমীয়া ভাষাটো আমি কেতিয়াও পাহৰি যাব নালাগে নহ'লেবা অসমীয়া ভাষাটো আমাৰ অসমৰ পৰা বহুত সোনকালে বিলুপ্ত হৈ যাব যোনটো আমাৰ দোষতে হ'ব